অঁ সুমিত ভাল নে অঁ কি তই ঘৰতে আছ নে অঁ অঁ অঁ ঘৰতে মানে ছিলঙতে আছ ছিলঙত আছ ন ঠিকে আছে মই মানে তোৰ ছিলঙলৈ ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ তিনি চাৰিদিনৰ কাৰণে সেইকাৰণে মই তাতে থাকি পেলাই মানে কিবা কেব ভাড়া কৰি পেলাই ফুৰিম বুলি ভাবিছিলোঁ অঁ তেনেকুৱা টেক্সি সেৱা কিবা পাম নে বাৰু অঁ পাম ন অঁ তেনেকুবা ভাল টেক্সী তোৰ চিনাকী কোনোবা আছে নে নাই আছে ন অঁ তেখেতৰ ৰেটিংছবিলাক কেনেকুৱা বাৰু জান নেকি অলপ অঁ ভাল ন তোৰ চিনাকি অঁ তেখেতৰ মানে ভাল চলাইতো তই আগতে উঠিছ নহয় ন তাৰ তেখেতৰ লগত অঁ অঁ অঁ ঠিক আছে তেখেতৰ পাৰিলে নম্বৰটো দিবিচোন ফোন নম্বৰটো মই তেখেতৰ লগত পাতি ল'ম পাতি পেলাই চাওঁ মই তাত চাৰিদিন মান থাকিম চাৰিদিন মান থাকিম আৰু লগতে মোৰ ফেমে পৰিয়ালো যাব অঁ পৰিয়াল যাব যিহেতু পৰিয়ালৰ লগত অলপ ফুৰিম বুলি ভাবিছোঁ চাৰিদিনমান থাকি গোটেই ছিলংখন ফুৰিম তেখেতে ভালকৈ ফুৰাব পাৰিবতো মোক অঁ অঁ ঠিক আছে আৰু বাৰু হোটেলবিলাকৰ কেনেকুৱা ক'ত ল'লে ভাল হ'ব আচ্ছা ঠিক আছে পুলিচ বজাৰত ল'লে ভাল হ'ব ন ঠিক আছে পুলিচ বজাৰলৈ গৈ পেলাই তাৰ পৰাই তেখেতে মোক গোটেইখিনি ফুৰাব নহয় অঁ অঁ অঁ অঁ মই সেই তাকে মই বোলো তই তাতে আছ যেতিয়া মই তোকেই সুধি লওঁ বুলি ভাবিলোঁ অঁ বাকী এনেই ভাল নহয় খবৰ অঁ অঁ অঁ অঁ ঠিকেই আছে দে মই তেতিয়াহ'লে গ'লে তোক এবাৰ খবৰ কৰিম বাৰু তহঁতৰ তালৈও যাম বাৰু এনেই মই টেক্সী ড্ৰাইভাৰজনলৈ ফোনটো কৰি চাওঁ তেখেতে কিমান কি লয় পইচা পাতি আৰু তেখেতৰ ৰেটিংছবিলাক কেনেকুৱা কি সুধি লওঁ ঠিক আছে হ'ব দে বাকী ভাল নহয় অঁ অঁ ঠিক আছে